মই বৰ্তমান আপোনালোকৰ অনুষ্ঠানৰ পৰা এখন কেব বুকিং কৰিছিলোঁ বৰ্তমান মোৰ সেই কেবখনৰ কোনো প্ৰয়োজন নাই যিহেতু মই এখন আৰ্জেণ্ট মিটিঙত উপস্থিত হ'বলগীয়া আছিল কিন্তু তাত যিটো টাইম দিয়া হৈছিল সেই টাইমমতে মোৰ কেবখন উপস্থিত নহ'লহি যিহেতু মোৰ গন্তব্য স্থান বহু দূৰ আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই যাব লগা হ'ল কিন্তু সেইবাবে মই এই কেবখন কেনচেল কৰিব বিচাৰিছোঁ